দাদা লৈছা ৰেষ্টোৰেণ্ট হয়নে বাৰু কালিলৈ মানে চৌব্বিছ জুন তাৰিখে মোৰ বাৰ্দডে কাৰণে আপোনালোকৰ ৰেষ্টোৰেণ্টৰ পৰা অলপ বস্তু অৰ্ডাৰ কৰিম বুলি ভাৱিছিলোঁ ধৰক ছিকেন বিৰিয়ানি ফুল প্লেট পাঁচটা আৰু ভেজ বিৰিয়ানি চাৰিটা দিলেই হ'ব আৰু ক'ক পাচঁটা কৰি দিব আৰু দিব কেক এটা আৰু লগতে চাউমিন পাঁচ প্লেট কৰি দিব এইখিনিয়ে আছিলে বস্তু ছটা বজাত কিন্তু টাইম আছে আপুনি ছয় বজাৰ পৰা অকণমান সোনকালে দিয়াৰ ব্যৱস্থা কৰিব আৰু ইমানখিনি বস্তু লৈছোঁ কিবা এটাতো ৰেহাই দিব ন' সদায় লৈয়ে থাকোঁ